শিক্ষা হৈছে আমাৰ জীৱনৰ মূল ভেটি শিক্ষা অবিহনে বৰ্তমান যুগত এখোজো আগবাঢ়িব নোৱাৰি এইবাবে আমি কণ কণ ল'ৰা ছোৱালীসকলক আন কামত নলগাই শিক্ষাৰ ওপৰতহে বেছি গুৰুত্ব দিব লাগে প্ৰতিটো মুহূৰ্ততে তেওঁলোকক

কেৱল শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে কি পঢ়িছে কি কৰিছে ইস্কুললে যোৱা সময়ত স্কুললেৈ কেনেধৰণে গৈছে স্কুলৰপৰা ঘূৰি আহি স্কুলত কি শিকালে কি কৰিবলৈ দিছে সেইখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগে তেতিয়াহে শিশুসকল শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব আৰু স্কুলৰ শিক্ষকৰ লগতো আমি অভিভাৱক হিচাপে সহযোগ কৰিব লাগে তেতিয়া শিশুসকলৰ শিক্ষা ক্ষেত্ৰত যথেষ্ট সহায় হয় আমাৰ দেশখন শিক্ষাৰ জৰিয়তে বহুতখিনি আগবাঢ়ি গৈছে আমাৰ অঞ্চলটোতো শিক্ষাত যথেষ্ট আগবঢ়া সেয়ে আমাৰ অঞ্চলটোত প্ৰায়কেইখন শিক্ষানুষ্ঠানো আছে যথেষ্ট ল'ৰা ছোৱালীও আছে শিক্ষা লাভ কৰিয়ে আত্মনিৰ্ভৰশীল হ'ব পাৰিছে মহাবিদ্যালয় বিদ্যালয় সকলোতে প্ৰতিবছৰে শিক্ষাৰ ফলাফল উন্নত হোৱা আমি দেখিবলৈ পাইছোঁ শিক্ষা অকল চাকৰিৰ কাৰণেই নহয় জীৱনৰ প্ৰতিটো কামতে আগবাঢ়িবলৈ হ'লে শিক্ষাৰ অতিকৈ প্ৰয়োজন আমাৰ অঞ্চলৰ বহুতো ল'ৰা ছোৱালী চাকৰি নাপালেও শিক্ষাৰ জৰিয়তে যেইকোনো ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিছে সাধাৰণ এজন খেতিয়ক হ'বলৈ হ'লেও শিক্ষাৰ অতিকৈ প্ৰয়োজন যিহেতুকে খেতিয়কজনে বৰ্তমান যুগত খেতি কৰিবলৈ হ'লে বিভিন্ন ধৰণৰ সাৰ বিভিন্ন ধৰণৰ কীটনাশক ঔষধ ব্যৱহাৰ কৰিবলগীয়া হয় সেইখিনিও সাধাৰণতে ইংৰাজীতহে লিখা থাকে যদি শিক্ষা নাথাকে সেইখিনি ব্যৱহাৰ কৰিবলৈ বা দোকানৰপৰা কিনি আনিবলৈ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব যদি শিক্ষা থাকে সেইখিনি কৰাত সহজ হ'ব কিমান পৰিমাণৰ সাৰ দিব লাগিব কিমান পৰিমাণৰ ঔষধ ব্যৱহাৰ কৰিব লাগিব কিমান বাৰ দিব লাগিব ইত্যাদি ইত্যাদি কথাবিলাক সাধাৰণতে শিক্ষাৰ জৰিয়তেহে জানিব পাৰিব প্ৰধানকৈ ঔষধৰ নামটো জানিবলৈও শিক্ষাৰ প্ৰয়োজন কি ঔষধটো আনিব লাগিব কোনখন দোকানত ঔষধটো পায় আদি কথাখিনিও শিক্ষা নাথাকিলে গম নাপাব সাধাৰণতে আজিকালি প্ৰায়বিলাক জেগাতে দেখিবলৈ পোৱা যায় সাধাৰণ এখন দোকানত এখন চাইনবৰ্ডো ইংৰাজীতেই লিখা থাকে গতিকে শিক্ষা যদি নাথাকে সেই চাইনবৰ্ডখন হয়তো পঢ়িব নোৱাৰিব কি দোকান কি অনুষ্ঠান কি অফিচ সেইটো জানিবলৈ হ'লেও শিক্ষাৰ প্ৰয়োজন হ'ব গতিকে শিক্ষাৰ এটি জীৱনযোৰা প্ৰক্ৰিয়া শিক্ষা মৃত্যুৰ আগমুহূৰ্তলৈকে শিক্ষা অদায় নহয় গতিকে আমি সকলোৱে শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন